বহুতো ব্যৱসায় কৰি আহিছোঁ

মই

মই মোৰ দোকানত দিনটো থাকোঁ আৰু এটা নিৰ্দিষ্ট টাইমত মই মোৰ দোকান বন্ধ কৰোঁ

মই

দুটাৰ পৰা

এনেদৰে ব্যৱসায় কৰি মই এজন

মই বস্তুৰ দাম বা সকলোবোৰ হিচাপ বস্তুৰ হিচাপ জানি মই মই কিছু শিক্ষাও ল'বলৈ সক্ষম হৈছোঁ এই ব্যৱসায়ৰ জৰিয়তে

বহুতো চিলাই কৰোঁ যেনে মেখেলা চাদৰ চিলোৱা বিলাউজ চিলোৱা দহি পতা আৰু

যাৰ যাৰ প্ৰয়োজন হয় মোৰ পৰা নিব আহে

মই মোৰ বহুতো নিৰ্দিষ্ট কিছুমান সমস্যাও সন্মুখীন হ'বলগীয়া হয় সন্মুখীন হ'বলগীয়া হয়

কামসমূহ

এই ব্যৱসায়ৰ জৰিয়তে মই মই মোৰ স্বাস্থ্য

সৃষ্টি হোৱা দেখা পোৱা নাই সেয়েহে মই এইবিলাক কাম কৰি গৈ আছোঁ যদি মোৰ কোনো

খেতি বাতি কৰে খেতি বাতি কৰি শাক পাচলি বিক্ৰী কৰি ব্যৱসায় কৰি এনেদৰে চলি গৈ আছে ব্যৱসায় বুলি মানে বহুতো ধৰণৰ ব্যৱসায় আছে যেনে খেতি কৰা খেতি কৰা দোকান চলোৱা তাঁত বোৱা আদি বহুতো ধৰণৰ ব্যৱসায় আছে সকলো ধৰণৰ ব্যৱসায় কৰিবলে মানুহে সক্ষম হয় মই মই মোৰ ব্যৱসায় লগত বহুতো ওতঃপ্ৰোতভাৱে ভাৱে জড়িত হৈ আছোঁ মই

বিষয়ে মই

এনেদৰে এনেদৰে

সক্ষম হৈছোঁ